মোৰ জীৱনত মনত থকা পাঁচটা দিনাংক মই ব্যক্ত কৰিব বিচাৰিম সাতাইছ ছেপ্তেম্বৰ ঊনৈছশ উনসত্তৰ চন মোৰ দেউতাৰ জন্মদিন আ পাঁচ ফ্ৰেব্ৰুৱাৰী ঊনৈছশ আঠাশী চন মোৰ মাৰ জন্মদিন তিনি মে' ঊনৈছশ আঠানব্বৈ চন মোৰ জন্মদিন চাব্বিছ এপ্ৰিল দুহেজাৰ ঊনৈছ চন মোৰ দুচকীয়া বাহনখন মই ক্ৰয় কৰিছিলোঁ দুহেজাৰ একৈছ চনৰ সাত নৱেম্বৰ তাৰিখে মোৰ চাৰিচকীয়া বাহনখন ক্ৰয় কৰিছিলোঁ